কি কৰিছা অঁ কি আনিছা বা খানাটো

আছোঁ এনেই শুই আছোঁ বিচনাতে

ভালে ভালে

হেৰি নহয় ঠাণ্ডা একদম নক'বা আৰু ঠাণ্ডা পূৰা পৰিছে বাকী ঘৰত ভাল অঁ পিকনিকত ক'ত যাবা আৰু হেৰি কি কয় কি বুলি কয় হেৰি কি কয় এই ওচৰতে যাম নহ'লে দূৰতটো যাবলৈ আমাৰ পইচা বহুত দিগদাৰ হয় ওচৰলৈ যাম গম পাইছা যাম দেই এতিয়া মানুহবোৰক ক'ব লাগিব নহয় পইচা পাছতে তোমাৰ হেৰি চুকাফাহে কিমান এই হেৰি কি কয় চাৰে তিনিশ মানলৈকে পইচাতো ল'বা হ'বগে তেতিয়া চাৰে তিনিশকে গাড়ীটো যাবই বাউ মানে মানে খোৱাবিলাক যোগাৰটো কৰিব লাগিব আউ খানা তানা আমিতো

চবেই যাওঁ অ' চবেই মিলি যাওঁ ন বহুতো দূৰত যোৱাই নহয় পইচা পাতি দিগদাৰ হয় যে হেৰি হেৰি ল'ব আকৌ মাছ অঁ

ব্ৰইলাৰেকে খাও নাখাওঁ ব্ৰইলাৰকে খাম ব্ৰইলাৰ

এই দালি বনাম কেলে নবনাম

অ' পিঁয়াজ লাগিব

আদা নহৰু নহৰু আদা পোৱা বা আধা কেজিমান হ'লেই হ'ব চাগে মিলাই ইমানটো নেলাগে নহয় নহৰু আৰু আধা কেজিটো এ হ'ব আৰু হৈ যাব আধা কেজি জলকীয়া বেছি নেলাগে নহয় আৰু জলকীয়া বনাবলৈ এ নৱনাও জলকীয়া বাদ দিয়া

বন্ধাকবি সেনেকেই চালাড বনাবলে বন্ধাকবি লাগিব চাগে হেৰি অঁ নিৰামিষ ভাজি নবনা নিৰামিষ নালাগে নহয় নিৰামিষ ভাজি নে বনাবা অঁ অঁ হেৰি নে কি কয় বন্ধাকবি

কচুকে থায় ভাল লাগিব

অঁ এজন বনোৱা এজনে হেৰি এই চাৰে তিনি চাৰে তিনি চাৰে তিনিশ মানকৈ ধৰিলে তোমাৰ পিছত হৈ যাবগৈ ধুনীয়াকৈ মিলিবগৈ আৰু কিবা এটা তাতে কাৰিকৰক দিব লাগিব খৰছটো কিমান কাৰিকৰটো পইচাটো বাচন বৰ্তন

এই নহয় ভাড়া দিব লাগিব লাগিব লাগিব লাগিব অঁ বাল্টিটো বাল্টি চব্জী দিব লাগিবয়ে আকৌ তোমাৰ হেৰি লাগিব ন প্লেট লাগিব নে ডিছপ'জেবল প্লেট অঁ খানা খাব প্লেট লাগিব নহয় প্লেট আৰু হেৰি গ্লাছ লাগিব নহয় আকৌ হেৰিত অঁ সেইবোৰয়েই লাগিব অঁ অঁ অঁ ঠিকেই

অঁ এই পাম পাম পাম হেৰি কি কয় বুধবাৰে এতিয়া হৈছে হে কেজি কিবা কিবা কিবা কিতাপ আজি কি আছিলে বাৰটো সঁচাকে পাহৰিলোঁ

সোমবাৰ মানে গ'লো হয় আকৌ তেতিয়া যিমানে বজাৰটো কৰিম সিমানে গম পাম মানুহখিনি চবৰে মিলি সময় সুবিধা হ'ব লাগে হ'ব লাগিব নহয় চবৰে কিছুমানৰ ইস্কুল থাকে ইস্কুলবোৰ বন্ধ চাগে এক তাৰিখে বন্ধ হ'ব অঁ ময়ে তুমি ওলাবা আকৌ যদি সময় টাইম মিলে অকলে দিগদাৰ হ'ব নহয় আউ পইচা আউ গাড়ী চাড়ী কথা আছে অঁ আকৌ পাতি কথা আছে আকৌ বস্তু ভাল সেইখিনি পইচা দিবই লাগিব আকৌ হেৰি নহয় ইমান ইমান দূৰ যাওঁ আমাৰ ভাত খাম আকৌ অঁ চাউল চাউল

এই বিশটো মানুহৰ চাউল এই দহ কেজি বিশ কেজি এই হৈ যাব চাগে এ হ'লও হে অঁ অঁ এই হ'ব নেকি জানো হ'ব চাগে অঁ ডাইৰেক্ট পঞ্চাছ টকা হ'ল চাবা হাঁহ এই হাঁহ কৈছো হে কুকুৰা এই তেৰিকা চাউল

আমিও আউ এতিয়া হেৰি কি কয় এতিয়া হেৰি লৈছোঁ আৰু কি কয় সেইখিনিতো উলিয়াইছোঁ আৰু আমিতো দিব লাগিব এই চাহ নখুৱাম চাহ খাব লাগিব নহয়

কণীটো এটা এতিয়া হ'ল তোমাৰ আঠ টকাকে লৈছে ন আঠ টকা আঠ টকায়ে কণী তাকে অঁ থাকে থাকে

হ'ব দিয়ক ৰাখিছোঁ ফোনটো দেই